হেল্ল' হয় আপোনালোকৰ তাত গাড়ীৰ বুকিঙৰ কাৰণে পোৱা যাব নেকি হয় অহাকালি ৰাতিপুৱালৈ হয় আমি আপোনাৰ কৈঠালকুছিৰ পৰা যাম কৈঠালকুছিৰ পৰা বিল্লেশ্বৰ মন্দিৰ

আমি মানুহ যাম ছয়জন ছয়জন মানুহৰ কাৰণে আপোনাৰ এখন বলেৰ' হ'লে হৈ যাব পইচাটো কিমান লাগিব হয় হয় আৰু যদি তাতকৈ সৰু আমি যদি বলেৰ' নলৈ পিনে অকণমান সৰু গাড়ী লওঁ তেতিয়া কিমান হ'ব ছয়জন ধৰিব পৰা হ'লেই হ'ল হয় নহয় আগপিনেতো এজন বহিব পাৰিব আৰু পিছপিনে পাঁচজন মানুহ হয় হয় অকণমান কম হ'ব ইয়াতকৈ বলেৰ'খনতকৈ হয় কালি গোটেই দিনটোৰ কাৰণে লাগিব আৰু আমাক ধৰি লওক আপুনি কালি যদি আমি সাতটামান বজাত যাওঁ সাতটা বজাৰ পৰা ৰাতি নটামান বজালৈ আৰু হয় দাদা অকণমান হেৰিটো কমাব পাৰে নেকি হয় হয় অকণমান কমাই ল'বচোন ঠিক আছে ঠিক আছে দিয়ক ঠিক আছে